হেল্ল' খুৰা ক'ত আছে হয়নে আৰু আপোনাৰ কি বুলি অঁ কি বুলি কি বুলি বস্তুটো কিনি আনিমগৈ

নহয় নহয় কি বোলে নহয় আপুনি মাছৰুমটো কিনি আনে নে সেই কৰে ঘৰতে হেৰি কৰে ঘৰতে কৰে নেকি আপোনাৰ ওচৰতে একদিন হ'লে কি বোলে হেৰি কৰিম দিয়ক যাম দিয়ক এই কি বোলে আপুনি বস্তুটো কেনেকে কি কৰে অঁ মই আৰু তেনেকৈ বস্তুবিলাক চাই দিম ক'ত কি হেৰি কৰিব লাগে দেখাই দিব একবাৰ দিয়ক হ'লে হ'ব দিয়ক